হয় দাদা মই জখলাবন্ধা যাবলৈ গাড়ীখন আপোনাৰ বুক কৰিছিলোঁ ইয়াৰ পৰা কিমান সময় লাগিব এতিয়াতো নগাঁওতো বহুত ভাল মানে ৰাস্তা বনাই আছে বহুত টাইম লাগিব চ' কিমান টাইম লাগিব মোক ক'ব পাৰিব নেকি